অ' ভট্ট ভট্টদা হয়নে এই আপোনাৰ আজিকালি আগৰ যে এই গাহৰি আৰু কুকুৰা আছিলে আজিকালি আছেনে নাই আছে ন এই এতিয়া কওকচোন এই বেমাৰ চেমাৰ যিবোৰ যে হৈ আছে এই গাহৰিৰ কোৱালিটিটো অকণ ভাল পাম নে নেপাম বাৰু লোকেল মানে কোনটো জাত এই মানে আমাৰ এই খচ্চৰটো পাম ন অঁ অঁ মানে কথাটো হৈছে যে এই বেমাৰ চেমাৰ যে হৈ আছে ইটো বিলাতীটো খাব লাগে আপোনাৰ হেৰি নহয় এই ভালটো আপোনাৰ কেনেকুৱা ৰেট এই সৰহকৈ ল'ম নহয় এইবোৰ হ'লচেল ৰেট ধৰিব আৰু হয় হয় হয় অঁ অঁ মানে মই প্ৰথমতে হয় হয় মই মানে কি কোৱালিটিটো প্ৰথম মেইনটেইন কৰিব বুলি ভাবিছোঁ মানে কথাটো হৈছে যে ভাল কোৱালিটি নহ'লে ধৰি লওক মই মানে বৰ অসুবিধা হয় মোৰ কাৰণে মই অকণমান হয় নেকি আৰু আপোনাৰ কুকুৰাৰ কোনটো অঁ কুকুৰা কোনটো আছে কুকুৰা লোকেল হয় কইলাৰটো নে লোকেল আপুনি লোকেলটো মোৰ এক কে জি সৰু এক কে জিৰ ভিতৰত ভৰিবিলাক অকণমান অকণমান মিহিটো দিব পাৰিবনে তাৰমানে সেই কুকুৰাটো একেবাৰে মানে যি তাৰ খহটা হৈ নাথাকে সেই কুকুৰাবোৰ মানে কোৱালিটিটো অকণমান ভাল বুলি মই শুনিছোঁ মানে আপুনি সেই মিহি চাই পেলাই মোক বিশটামান আপুনি দিব পাৰিবনে নোৱাৰে আপুনি চাবচোন ষ্টকত আছেনে নাই সেইটো জেগাত আৰু যিমান পাৰে আপুনি ক'লা চাব হয় হয় ক'লা এই হ'ব আৰু অলপ মিলাই দিব হয় হয় সেই বস্তু দুটা মানে কিন্তু আৰু এটা কথা দেই আপোনাৰ গ্লাছ ছ্লাছ দি পেলাই কটাব দেই সেইটো আপুনি কৰিব পাৰিবনে নোৱাৰে মানে ধৰি লওক এই আজিকালি মাখি চাখি ইমান বেছি হৈছে চাৰিওফালে

হয় হয় হয় হয় হয় নিশ্চয় নিশ্চয় তেতিয়াহ'লে মই আপোনাক এই কথাটো আৰু ফাইনেল এতিয়াই একো কোৱা নাই আপোনাক মই মোক প্ৰয়োজন হ'ব কিন্তু মই এই বস্তুকেইটা মেইনটেইন হ'লে মই আনিম আৰু আপোনাৰ পৰা দেই ঠিক আছে ঠিক আছে নমস্কাৰ দিয়ক হ'ব